ঘৰত পোহা চৰাই যেনে কুকুৰা পাৰ হাঁহ ব্ৰইলাৰ আদিৰ বাবে কিছুমান সাধাৰণ প্ৰকাৰৰ খাদ্য হ'ল চাউল ধান গোমধান জৱ ধান বাৰ্লি চাউলৰ মলি গমৰ ভুচি ইত্যাদি খাদ্যই অন্তিম সামগ্ৰীটোৰ গুণত যথেষ্ট প্ৰভাৱ পেলায় উচ্চমানৰ সুষম খাদ্য পালেহে চৰাইবোৰৰ বাঢ়ন সঠিকভাৱে হয় অন্যথা শৰীৰৰ ওজন হেৰুৱাই বাঢ়নত বাধাপ্ৰ্ৰাপ্ত হয় কণী দিয়া বা মাংসৰ বাবে বঢ়োৱা আদি ব্যৱস্থাভেদে খাদ্য সামগ্ৰীৰ পৰীক্ষণ কম বেছি হয় যেনে উঠি অহা পোৱালিবোৰক মাংস সাৰ বা প্ৰটিনভাগ বেছিকৈ লাগে আনহাতে কণী পাৰি থকা চৰাইবোৰক শৰ্কৰাজাতীয় খাদ্য বেছিকৈ লাগে অধিক আৰু মানযুক্ত সামগ্ৰী পাবলৈ চৰাই খোৱা খাদ্যৰ মূল উপাদানবোৰ হ'ল প্ৰ'টিন বা মাংস সাৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা ফেট বা চৰ্বি মিনাৰেল বা ধাতৱ ভিটামিন বা খাদ্যপ্ৰাণ পানী আদি চৰাইক প্ৰটিন যোগানৰ বাবে বিভিন্ন ৰকমৰ খলিহৈ মাছৰ গুড়ি মাংস চূৰ্ণ ৰক্তচূৰ্ণ আদিৰ অংশ খাদ্যত মিহলাই খুৱাব লাগে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য হিচাপে দানাত ধান গোমধান জৱ ধান বাৰ্লি চাউলৰ মলি গমৰ ভুচি ইত্যাদি মিহলাই খুৱাব লাগে ধাতৱ পদাৰ্থৰ উৎস হ'ল চূণশিল নিমখ সাৰৰ গুড়ি আৰু বজাৰত পোৱা খনিজ মিশ্ৰণ খাদ্যপ্ৰাণৰ উৎসবোৰ হ'ল সেউজীয়া শাক পাচলি আৰু বজাৰত পোৱা বিভিন্ন খাদ্যপ্ৰাণযুক্ত মিশ্ৰণ এইবোৰৰ জৰিয়তে সঠিক আৰু মানযুক্ত সামগ্ৰী পাব পাৰি